খেলা ধূলা বুলি ক'বলৈ হ'লে আমি প্ৰথম ক'ব লাগিব যে প্ৰথম মই অনুপ্ৰাণিত হৈছিলোঁ গতিকে মই ক্লাছ এইট নাইন পঢ়ি আছিলোঁ তেতিয়াৰ পৰা মই খেলা ধূলাৰ লগত জড়িত হৈ আছিলোঁ আৰু কি হয় খেলা ধূলা কৰি থাকিলে মানুহৰ শাৰীৰিক মানসিক আৰু আধ্যাত্মিক বিকাশত বহুত সুবিধা হয় আৰু আমাৰ বৰ্তমান আমাৰ জীৱনত জীৱনশৈলী খেল ধেমালিটো বহুত অপৰিহাৰ্য অংগ হৈ পৰিছে আৰু খেল ধেমালি কৰিলে কি হয় আমাৰ মনৰ গতি বিধি ভাল হয় আৰু পঢ়া শুনাৰ লগতে আৰু কামৰ প্ৰতি মনোযোগ দিবলৈ মানুহৰ সুবিধা হয় আৰু মই বৰ্তমান দৌৰি আছিলোঁ মই দৌৰিছিলোঁ আজি চাৰি পাঁচ বছৰ আগৰ পৰা আৰু প্ৰথম মই দৌৰ আৰম্ভণি কৰিছিলোঁ ক্লাছ টেনত মেট্ৰিক দিয়াৰ পাছত মেট্ৰিক দিয়াৰ পাছৰ পৰাই মই যেতিয়া খেলা ধূলা আৰম্ভ কৰিছিলোঁ তেতিয়া সেই সেই খেলা ধূলাৰ মাজেৰে এটা ভাল পথ পাম বুলি আহি আগবাঢ়ি আহিছিলোঁ সেইফলত যাৰ ফলত মই চাৰি পাঁচ বছৰ চেষ্টাও কৰিছিলোঁ আৰু কিছুমান মোৰ শাৰীৰিক শক্তি বুলি ক'লে মোৰ তেনেকুৱা একো নাই মই ডিষ্ট্ৰিক্ট যেতিয়া খেল হৈছিল ডিষ্ট্ৰিক্ট খেলৰ কাৰণে মই আহিছিলোঁ প্ৰথম মইনা পাৰিজাতৰ অধ্যয়নত যেতিয়া ক্ৰীড়া সমাৰোহ পাতে ক্ৰীড়া সমাৰোহত মই যোগদান কৰিছিলোঁ তাত মই এশ মিটাৰ দৌৰত ফাৰ্ষ্ট পাইছিলোঁ আৰু লং জাম্পত ছেকেণ্ড পাইছিলোঁ আৰু দৌৰ আৰু যেতিয়া ডিষ্ট্ৰিকলৈ ছিলেক্ট হৈছিলোঁ ডিষ্টিকত ছিলেক্ট হওঁতে মই এশ মিটাৰ দৌৰত ছেকেণ্ড পাইছিলোঁ যেতিয়া প্ৰথম মই দৌৰোঁ দৌৰাটো পেঁচা হিচাপে লৈছিলোঁ যে যেতিয়া ওচৰৰ ফিল্ডখনত বহুত ল'ৰাই কষ্ট দৌৰি মেলি যেতিয়া চৰকাৰী চাকৰিত সোমাইছিলে তেতিয়াৰ পৰা মোৰ মনটো আৰম্ভ হৈছিলে দৌৰাৰ আৰু সেই দৌৰাৰ আৰম্ভণিৰ পৰাই মই আজি চাৰি পাঁচ বছৰ হৈ গ'ল ৰানিং মই এতিয়াও কৰিয়ে আছোঁ আৰু খেলা ধূলা বুলি ক'বলৈ হ'লে আমি কাৰণ শিশুৰ শিশুৰ ফালৰ পৰা চাবলৈ গ'লে আমাৰ কাৰণ খেল ধেমালিটো শিশুৰ শাৰীৰিক মানসিক আৰু আধ্যাত্মিক বিকাশৰ বহুত ভেটি হৈ পৰিছে

দৌৰিলে কি হয় আমাৰ যিটো

মনৰ যিটো উদ্যম বা সাহস খেলা ধূলাৰ মাজেৰে মানুহ বহুত আগবাঢ়ি যাব পাৰে উদাহৰণস্বৰূপে যদি আমি ক'বলৈ যাওঁ মই অসম গৌৰৱ এথলেটিক্স হিমা দাসৰ নামটো ল'ব লাগিব কাৰণ তেওঁ ধিঙৰ পৰা গৈ হিমাই আজি নিজৰ প্ৰতিভা বিশ্বত খ্যাতি লাভ কৰিছে কাৰণ জন্মতে কোনোটো জন্মগত প্ৰতিভা লগত লৈ নাহে ন এইটো সময়ত বিকাশ বিকাশৰ ওপৰত নিৰ্ভৰ পাৰে কাৰণ এই ক্ষেত্ৰত আমাৰ সন্তানৰ প্ৰতি চকু ৰাখিব লাগে কাৰণ খেলা ধূলা কৰিলে কি হয় অকল পঢ়া শুনাৰ মাজত বৰ্তি থাকিলেই নহ'ব কাৰণ খেলা ধূলাটো হ'লে মানুহৰ শাৰীৰিক মানসিক আধ্যাত্মিকতাৰ বহুত বিকাশ হয় কাৰণ আমি বৰ্তমান এটা কথা ক'বলৈ গ'লে বৰ্তমান যুগত কাৰণ খেল ধেমালিটো যিমান খেল ধেমালিৰ প্ৰতি মানুহৰ গৈ আছে কিন্তু বৰ্তমান যুগত খেল ধেমালি কৰিব খেল ধেমালি কৰিলে খেলৰ জৰিয়তেও এদিন তেওঁ নিজক প্ৰতিষ্ঠা কৰিব পাৰে অকল পঢ়া শুনাটোৰ লগতে থাকিলেও নহ'ব কাৰণ এতিয়া হিমা দাসৰ কথাই ক'ব লাগিব তেওঁ ৰানিং দৌৰ কৰিও তেওঁ ইমান দূৰ আগবাঢ়ি গ'ল তেওঁ এতিয়া কাৰণ তেওঁক অসমে চিনি পায় তেওঁক লৈ যিকি নহও বা খেল ক্ৰীড়া বা খেল কেতিয়াও ধেমালি বুলি ক'লে নহ'ব কাৰণ খেল হৈছে শাৰীৰিক মানসিক আধ্যাত্মিক দিশত এজন মানুহৰ সুস্থ স্বাস্থ্য সবল আৰু সক্ষম কৰি ৰাখিবলে হ'লে এজন মানুহ এজন মানুহ বা শিশুকে হ'লেও সৰুৰ পৰাই খেল ধেমালিত মনোযোগ দিবলৈ দেখাব লাগে

হাত ভৰি খেলা কাৰণ হাত ভৰি খেলা ধূলাৰ মাজেৰেও বহুত মানুহ এদিন হ'ব পাৰে কাৰণ